হেল্ল' অঁ এই দিশা নেকি বাৰু এই মই তোমাৰ নাম্বাৰটো ওচৰৰ বাইদেউএগৰাকীৰ পৰা ল'লোঁ দেই এই মই যে লাহৱালৰ পৰা কৈছোঁ হেৰি তুমি আগতে এই জোনালীহঁতৰ ঘৰত আছিলা নেকি বাৰু তিনি চাৰিমাহ মান অঁ হয় হয় তুমি তাত কি কি কৰিছিলা এনেই কামবিলাক

তাত মানে কিয় এতিয়া মানে কিয় ওলাই দিলা তাৰপৰা কিবা পইচা পাতি কিবা খেলি মেলি কৰিলে নে কি কৰিলে বাৰু অঁ অঁ অঁ অঁ অঁ হয় হয় মানে কি পইচা তেওঁলোকে সময়ত নিদিয়ে ন

দৰকাৰ হয় হয় হয় হয় হয়

মানে মোৰ মই আমাৰ ঘৰত তেনেকে জইণ্ট ফেমিলি আছে বাইদেউহেঁতি আছিলে তেনেকে ঘৰত কোনো নেথাকে চব বাহিৰে বাহিৰে থাকে আৰু ময়ো মানে কিছুমান কামৰ কাৰণে বাহিৰলে ওলাই যাব লগা হয় ঘৰত মানে তেনেকে মানুহ নাই আৰু ঘৰটো বৰ কাম চাম কৰিবলে আমাৰ সময় নহয় আকৌ

সেইটো কাৰণে মই মানে আমাৰ ভাবিছোঁ মানে এই তোমাৰ কথা ওলালে মানে সেইদিনাখন কথা পাতি আছিলোঁ আমি তেতিয়া মানে তোমাৰ কথাটো ওলালে যে অঁ আমাৰ ঘৰত এনেকে তেনেকে কৰিছিলে বুলি ক'লে তেতিয়া মই ভাবিলোঁ মই ভাবিলোঁ বাৰু অ' বোলো ফোন নাম্বাৰটো দিবচোন বোলো মই কথাটো পাতি চাম মই তেনেকেহে মই তোমাৰ নাম্বাৰটো ল'লো দেই তাৰপিছত অঁ তুমিতো চাগে খোৱা বোৱাবিলাক গোটেইখিনি বনাব পাৰা ন'

অঁ ত'

অঁ তেনেহ'লে তুমিতো থাকি ল'ব লাগিব ন অহা তুমি হয়তো ধৰা তোমাৰ যিহেতু মাৰ অসুখ হৈ আছে গতিকে তুমি মাৰ লগত যদি তুমি সপ্তাহত বোলে মই এদিন ঘৰলে যাম তুমি তেনেকেও পাৰা

শনিবাৰে ৰাতিটো থাকি তেনেকে তুমি মিলাও বুলি ভাবিলেও পাৰা বা আমাৰ ঘৰত বা ঘৰলৈ নেযাওঁ মাৰ যদি ভাল হয় অঁ অঁ অঁ সেনেকে তুমি

খালী মানে আমাক মানে বৰ মানে বহুত দৰকাৰ হৈছে মানে ছোৱালী এজনী একদম মানে আৰ্জেণ্ট

আৰু বাকী কথা হ'ল তুমি কেনেকে পইচাটো লোৱা বাৰু মাহেকে মাহেকে ছিষ্টেমত লোৱা নে সপ্তাহত লোৱা মাহেকে কেনেকে লোৱা তোমাৰ সেইটো ঘৰত কেনেকে মানে লৈছিলা

আৰু হেৰি হয় হয় মাৰ মানে কি হৈছে কিবা হৈছে নেকি অ' অ' ডক্টৰক দেখুওৱা নাই নেকি অঁ তুমি এনেই পঢ়া শুনা কৰিলা নি নে ইস্কুল অঁ সেইটো হয় দিগদাৰ হয় ন তোমাৰ ঘৰত কোন কোন আছে অ' অঁ অলপটো দিগদাৰ হয় ন মালে

অকল বাচ ঘৰৰ ছোৱালী নিচিনাই নিজৰ ঘৰ বুলিয়েই ভাবি ল'বা আৰু সেই ঘৰৰ ছোৱালী নিচিনাকে তুমি নিজৰ যিখিনি দৰকাৰ ঘৰটো তুমি এতিয়া নিজৰ ঘৰত থাকিলেনো কেনেকে চাফ চিকণ কৰি ৰাখা

বাকী

তুমি অঁ

মায়ে হয়তো ভয়ো খাব পাৰেতো ছোৱালী মানুহৰ কথা তোমাৰ বয়স এনে কিমান বাৰু ওঠৰ বছৰ ওপৰ হ'ল নাই বাৰু অঁ মানে কি হ'ল ওঠৰ বছৰ তলৰ ছোৱালীবিলাকক এতিয়া চৰকাৰেও থ'বলেও মানা কৰিছে নহয়

ঠিক আছে তুমি কাইলে দহ বজাৰ মানত আহিবাচোন হ'ব বাৰু ঠিক আছে দিয়া